হেল্ল' অঁ মই বৰভাগাৰপৰা কৈছিলোঁ আপোনালোকৰ এইটো কেব এজেন্সী হয়নে আপোনালোকৰ এজেন্সীৰপৰা অহাকালি ৰাতিপুৱা নটা মান বজাত তাৰমানে কামাখ্যা ষ্টেচনৰপৰা মোৰ এজন বন্ধু আহিব বৰভাগলৈ তেওঁক তাৰমানে মোক উঠাব লাগিছিলে আনি আৰু বৰভাগত নমাই দিব লাগে মোৰ এড্ৰেছটো লওকচোন আপুনি অঁ নলবাৰী বৰভাগ সেইখিনি ওচৰতে নমালেই হ'ব ঠিক আছে